মাছ ধৰা সঁজুলি মানে হৈছে মাছ ধৰা সঁজুলি বহুত কিছুমান আছে আপোনাৰ জাকৈ খালৈ পল জুলুকি চেপা থোঁহা থোঁহা মানে বাঁহেৰে বনোৱা গোটা বাঁহৰ আগ বাঁহবোৰৰ ওপৰৰ অংশটো কাটি কাটি কৰি তাত হেৰি কৰি বনোৱা হয় আৰু চেপা হ'ল আপোনাৰ সৰু সৰু কাঠিৰে সৈতে বনায় দুমুখীয়াকৈ ওভোতা মুখ বুলি কয় ওভোতা মুখ দিয়া হয় ওভতি বুলি এখন আছিলে সেইখনটো কেঁচু দি ওলোমাই থয় সেইখনো কাটি কাটি সৰু সৰু কাটি ধুনীয়াকৈ মিহিকৈ চাঁচি বুৰা বাঁহৰ সেইটো তৈয়াৰী কৰা হৈছিলে বৰশী আপোনাৰ সৰু বৰশী বৰ বৰশী সেইবোৰ ভাগে ভাগে বৰ বৰশীটো হ'ল ডাঙৰ বোন্দা কেঁচু লগাই নদীত পেলাই বোৱা হয় সেইবোৰত ডাঙৰ ডাঙৰ মাছ আহে লাগে বৰালি শ'ল শাল এনেকুৱা জাতীয় মাছ বামি টোৰাও লাগেহি এনেকোৱাবোৰ যিবোৰে ডাঙৰ খাদ্য খায় ধৰক ডাঙৰ ডাঙৰ সেইবোৰ বোন্দা কেঁচু বোলা বস্তুটো কেঁচু কেইডাল বহুত ডাঙৰ আৰু সৰু কেঁচুও আপোনাৰ বৰশী বোৱা হয় সৰু সৰু গোবৰত যিখিনি কেঁচু হয় সেইবোৰ সৰু বৰশী সেইসোপাত আৰু সৰু সৰু মাছ উঠে পুঠি কান্ধুলি মৰথি শিঙৰা কাৱৈ গৰৈ শিঙী এনেকুৱাবোৰ উঠে মাগুৰো উঠে আৰু থোঁহাটো হ'ল পথাৰত পতা হয় পথাৰৰ পানীবোৰ আলিবিলাকৰ পানী যেতিয়া বেছি হয় তাত আপোনাৰ থোঁহা দচ পোন্ধৰটা বনোৱা হয় এই আলিবোৰ অকণ অকণ কাট লগাই দিলে তাত হয় চেপাও তেনেকৈ আপোনাৰ পানীৰ সুঁতিত দিয়া হয় সুঁতি মানে সেইবোৰ বাম সুঁতিত ধৰক আপোনাৰ তেনেকৈ এই পথাৰত সোঁত বোৱা আলিৰ মাজত মানে কাটি চেপা বহোৱা হয় ওভতিটো আকৌ দ' পানীৰ মাজত মানে খাৰাকৈ আপোনাৰ খুঁটি এটা পুঁতি দিয়া হয় জালটো আপোনাৰ জাল বহুত জাতিৰ আছে পল জুলুকিও আকৌ আপোনাৰ সেই নদীত আপোনাৰ হেৰি কৰা হয় লাৰু দি লাৰু দি থ'ব লাগে গোবৰ আৰু ভাত আপোনাৰ এই ধানৰ চা চাউলৰ পৰা ওলোৱা যিটো ভুচি সেইখিনি মিলাই আপোনাৰ সানি পেলাই লাডু লাডু কৰি এই নদীৰ কাষত দি দি থোৱা হয় পলটোৱে মানে ধৰিব পৰাকৈ আৰু দি থ'লে তাত আহি আপোনাৰ পুথি খলিহনা এইবোৰ চেলকণা এই নাৰ বাত বিধে বিধে মাছে আহি সেইখিনি খায় লাডুটো তাৰ পিছতে খাই থকা যেতিয়া ভিৰ হ'ব আৰু মাছৰ টপ টপ টাপ টাপ পানী তুলি থাকে তেতিয়া সেই প'ল'টো দি জাঁপ মাৰি সেই মাছ ধৰা হয় আৰু পল কাঠিবোৰ সৰু সৰু সৰু সৰু মাছৰ কাৰণে বনোৱা হয় মাছটো ওলাই যাব নোৱাৰে এই জুলুকি কাঠিবোৰ পল পল কাঠিবোৰ অলপ ডাঙৰ ডাঙৰ থাকে মোটা আৰু সেইটো মানে মানুহটো হেঁচি দিলে ধৰক হেঁচি ডাঙৰ ডাঙৰ মাছ ধৰিব পাৰি নহয় বৰালি মাছ শ'ল মাছ শাল মাছ এইবোৰ আপোনাৰ দচ কেজি পোন্ধৰ কেজি দুই কেজি এক কেজি ইমানটোলৈকে আপোনাৰ তাত ডাঙৰ ডাঙৰ মাছ ধৰিব পৰা হয় গতিকে সেইটো অলপ মজবুতকৈ বনোৱা হয় আৰু এনেই টঙিজাল যিখন টঙিজাল বুলি কোৱা হয় এই আগ বাঁহৰ চাৰি ঠিক আপোনাৰ ছহাতমান দীঘল দীঘলকৈ চাৰি টুকুৰামান লোৱা হয় আৰু সেইখন জাল মানে এই মেলা এই বস্তুটো এখনেই আৰু কাপোৰৰ দৰে এখন আৰু জাল সেইখনৰ মানে এই চাৰিচুকত চাৰিটা গাঁঠি দি এই বাঁহকেইডালৰ আগকেইটা লগোৱা হয় আৰু দুটা বাঁহৰ চুঙা থাকে বাঁহৰ চুঙা দুটাত মানে সেই দুডাল দুডালকৈ ভৰাই ক্ৰছকৈ দিয়া হয় ক্ৰছকৈ দি তাৰ মাজত ফুটা থাকে বাঁহৰ চুঙাকেইটাত ৰচীৰে ভালকৈ গাঁঠি দি এডাল দীঘল বাঁহ দি তাত ৰচি লগাই পানীত দি থোৱা হয় ভুচি চুচি দি দিলে তাতো উঠে তাতো ডাঙৰ মাছ নুঠে ধৰক এই পুঠি খলিহনা কাৱৈ মাগুৰ এনেকুৱা সৰুজাতীয় মাছখিনি মোৱা দনিকণা এইখিনি উঠে এইবোৰ ভাগে ভাগে আপোনা হেৰি হৈ থাকে আৰু তাৰপিছত এনেই জাল আপোনাৰ ছাটিমৰা জালখন সেইখনো এখন মানে খৰালি জাল বুলি কয় সেইখনতো ভাল মাছ উঠে আৰু লাঙিজাল বুলি আছে ফাঁচিজাল বুলি আছে লাঙিজালখন আপোনাৰ চাৰিওফালে এই নদীত জাবৰবোৰ যেতিয়া জমা হৈ থাকে সেই জালখন চাৰিওফালে ঘূৰাই লৈ তাৰ মাজত মানে লাঠিয়ে খুঁচি মেলি দিলে সেই তাল আৰি মাছটো সোমাইহি ফাঁচিজালতো ঠিক তেনেদৰে মাছ সোমাই সেই মাছ তেনেকৈ ধৰিব পাৰি সেইখিনি সঁজুলি আৰু তাৰোপৰিও এখন ডাঙৰ যিখন জালৰ কথা কৈছোঁ ঘাটজাল ঘাটজাল বুলি কয় সেইখন নদীৰ সোঁতত মানে তিনিকোণীয়া জেগাত পতা হয় তিনিআলি লেখীয়া জাগাত তাত আপোনাৰ নদীৰ সোঁতত কমেও পো পোন্ধৰ বিছ পঁচিছডালমান বাঁহ লাগে সেইখিনি খুঁটা বহুত দীঘল দীঘল সেইখিনি মানে নদীত আৰু গাড়ী তাৰপিছত দুডাল একদম মজবুত ভোলোকা বাঁহ লাগিব দীঘল কোণীয়াকৈ মাথাটো বান্ধিব গুৰি দুটা বান্ধি লৈ আপোনাৰ ইখন একদম আগটো মেলি দিব আৰু গোটেই জালখন তাত মানে গাঁঠি দি দি ঘাটত পাতে সেইটো ঘাটজাল বুলি কয় আৰু সেই মানুহটো ওপৰত উঠি থাকিব জালখন দি থ'ব আকৌ টিককে ওপৰৰ পৰা আকৌ বাঁহৰ এই বাঁহেৰে বান্ধি লয়তো তাত বহি থাকে আৰু টিককে যেতিয়া মাছ সোমাই গ'ল আৰু টিককে নামি আৰু ভৰিটো দি দিব সেই গুৰিত যিফালে মানে মাথা দুটা বান্ধি থয় জালখন ওপৰতে দাং খাই আহিব তেতিয়া আৰু মাছ ধৰে বহুত বহুত উঠে বিছ কেজি পঁচিছ কেজিলৈকেও মাছ উঠা দেখিছিলোঁ আজিকালি সেইবোৰ নাই আজিকালি আপোনাৰ চবেই শেষ হৈ গৈছে আজিকালি এই ধৰা প্ৰণালীও বেলেগ আৰু আমি কি কৰিছিলোঁ নদীত হাতেও খেপিয়াই মাছ ধৰিছিলোঁ আৰু বৰ চালনী খুব ব্যৱহাৰ কৰিছিলোঁ সেইখন ডাঙৰ চালনী দুজনে ধৰিব লাগে ডাঙৰ ডাঙৰ মেটেকা জোপাবোৰকো তললৈ টানি ভৰাই দিওঁ পানীৰ তললৈ দি শিপাবোৰত মাছ থাকে অঁ সেইখন দাঙি আনিও মাছ ধৰা হয় গোটে গোটে কাৱৈ চেঙেলী মাগুৰ শিঙী সাপ কুঁচিয়া বামি তোৰা এইবোৰ বহুত জাতীয় মাছ তাত ভেদেঙী বুলি এজনী আছিলে গেদগেদী ভেদেঙী সেইটো এটা সঁজুলী আৰু তাৰপিছত আপোনাৰ হৈছে কি আৰু তামোল চৰা তামোল এইবোৰ আমি একদম হাতখন মেলিলে যিমানকৈ মানে হাতখনে এই তামোলডালৰ টুকুৰা তামুলটো যাতে দুটা ৰসৰ মাথাকেইটা হাতৰ তলুৱাখন দি যাতে ধৰিব পাৰোঁ সিমানতো হিচাপত আনি আপোনাৰ সেইডাল পুতি দিওঁ সেইডাল আপোনাৰ পুতি দিলে অঁ পানীত পেলাই দিওঁ পানীত পেলাই থ'লে সেইডালত আপোনাৰ অনেক ধৰণৰ মাছ সোমাই আপোনাৰ মাছ মানে আপোনাৰ হেৰি ধৰক এই এই কুঁচিয়া কাৱৈ শিঙী মাগুৰ সাপো সোমাই থাকে সেই গতিকে এই আপোনাৰ হাতৰ তলুৱা দুখনে যেতিয়া আমি দুইফালে হেঁচা মাৰি ধৰোঁ তেতিয়া আপোনাক সাপেও খুটিব নোৱাৰে টাইটকে ধৰিলে তাৰপৰা আনি পাৰত জোকাৰি দিওঁ আৰু হুৰ হুৰ হুৰ হুৰকৈ আপোনাৰ বহুত ধৰণৰ বহুতটা মাছ আমি তেনেকৈ ধৰিছিলোঁ তাৰ ভিতৰত এতিয়াতো সেইবোৰ পদ্ধতি নাই এতিয়া আমি যোনবোৰ জেগাত বাস কৰিছোঁ সেইবোৰ আমি নদীৰ কথা কৈছোঁ জাঁজি নৈ মেলেং নৈ যোৰহাট ডিষ্ট্ৰিক্টৰ নদী নিমাতীঘাটত কৰা হৈছিলে ৰংদৈ বামুণ গাঁও বুলি কয় তেতিয়া সেইবোৰ আপোনাৰ সত্তৰ বাসত্তৰ পঁয়সত্তৰ চনৰ কথা আপোনাক কৈছোঁ সেইবোৰ এতিয়া কথা নহয় এতিয়া মই ডুমডুমা তিনিচুকীয়া ডিষ্ট্ৰিক্ট ডুমডুমাৰ ৰজাগড়ত থাকোঁ এইবোৰ জেগাত বানপানীৰ কোনো প্ৰভাৱে নাই নদীও নাই তেনেকৈ এনেই আজিকালি আৰু ধৰক সেই নেট ওলালে প্লাষ্টিকৰ আগত আছিলে সূতাৰ জাল আছিলে আজিকালি প্লাষ্টিক নেটৰ আৰু ধৰা পদ্ধতি আজিকালি বহুত কিবা কিচিম হ'ল এই আঁঠুৱাটোকে নমালে ধৰক পুখুৰীতে আৰু চু চু চু চুকৈ টানিলে দুটাই সেনেকৈও ধৰে কিন্তু মই এটা পল বনাইছিলোঁ কভিডৰ টাইমত সেই ইয়াতে কভিডৰ টাইমত বনালোঁ মোৰ এটা পুখুৰী আছে সেই পুখুৰীতে আপোনাৰ এই প্লাষ্টিক ৰচীৰে বনালোঁ পলটো বাঁহৰ কাঠিৰে সৈতি নিজে তুলি নিজৰ বাঁহেৰে ওপৰত আপোনাৰ টায়াৰ মুঠিয়াটো এই টায়াৰ দি চাইকেলৰ টায়াৰ দি মুঠিয়াটো শকতকৈ এই প্লাষ্টিক ৰচীৰে পেচাই পেচাই বান্ধি পুখুৰীত মাছ ধৰোঁ সেইটো এতিয়াও মোৰ আছে তাৰমানে বস্তুটো কমপ্লিট আপোনাৰ হেৰি হৈ আছে